অঁ আপুনি হেৰি কি কয় ৰুদ্ৰৰ মাক নেকি অঁ মই তাৰ সেই স্পৰ্টছৰ টিচাৰে ক'লোঁ কথা এটাৰ কাৰণে ফোন কৰিছিলোঁ এই গুৱাহাটীত ছুইমিঙৰ ইভেণ্ট এটা আছে তালৈ আপোনাৰ ল'ৰাটো আপোনাৰ ল'ৰাটোৱে যিহেতু যথেষ্ট ভাল সাঁতোৰ এই পাৰফৰ্মেঞ্চ দেখাই আছে এইকেইদিনত তাক আমি লৈ যোৱাৰ কথা ভাবিছোঁ তাক মানে সি কিবা এটা নহয় কিবা এটা সন্মানটো পঢ়িয়াই আনিবই গতিকে আপোনালোকে কি চিন্তা কৰে তাকে জানিবলৈ ফোন এটা কৰিলোঁ গুৱাহাটীলৈ অঁ নহয় নহয় আমি যাম নহয় আপ্ আমি আৰু বেলেগ গাৰ্জেনো যাব বা আপোনালোক যদি যাব বিচাৰে গাৰ্জেন কোনোবা এজন যাব পাৰিব একো অসুবিধা নাই খালী আৰু গাৰ্জেনজন গ'লে নিজৰ থকা খোৱা ব্যৱস্থাটো নিজে কৰি ল'ব লাগিব বাকী নহয় এবাৰ দেউতাকৰ লগত কথা পাতি চাওঁক তেখেতে যদি কিবা এলাও কৰেই যদি তেখেতে এলাও নকৰে এবাৰ মোৰ লগত কথা পাতিবলৈ ক'ব ময়ো তেখেতক বুজাই চাম যিহেতু তাৰ সম্ভাৱনা যথেষ্ট আছে আৰু সম্ভাৱনা যদি আমি এনেকৈ যদি ঘৰতে সোমোৱাই ৰাখোঁ ভাল কথাটো নহ'ব

ঠিক আছে আপুনি জনাব অঁ ঠিক আছে ঠিক আছে জনাব তেতিয়া ৰাখিছোঁ দেই